হেল্ল' অঁ কওক

অঁ অঁ ক'ত যাব আপোনালোকে

ভাড়াটো মানে কি কি জেগা যায় সেইটো মানে ডিছকাছ কৰি লওঁ

পাৰ ডে'টো আমাৰ এনেই ছেভেন থাউছেণ্ড লয় মানে এতিয়া তেলৰো দাম বাঢ়িছে ন আপুনি জানেই আৰু

অঁ

ঠিকেই আপোনাৰ এটা কাম কৰক নহ'লে পাঁচ হাজাৰ পাঁচশ কৰি দিব হা তেতিয়াহ'লে আৰু ড্ৰাইভাৰৰো মিলে আপুনি পাঁচ হাজাৰ পাঁচশকৈ পায় আছে আপুনি পাঁচ হাজাৰ চাৰিশকৈ দিয়ক মানে ড্ৰাইভাৰৰ এইটো হাজিৰাটো ওলাব লাগিব ন ড্ৰাইভাৰৰ পইচাটো ওলাব লাগিব ন মজুৰিটো আৰু এজন হেল্পাৰো থাকিব ন হেণ্ডিমেন তেওঁকো লাগিব অলপ অ'কে ঠিকে আছে দিয়ক তেনেহ'লে অ'কে